অঁ এই পদ্ম দা আমি জুলাই বায় বাৰ তাৰিখে জগন্নাথ পুৰীত মানে গৰমৰ বন্ধৰ কাৰণে ফুৰিব যাম যাব নেকি নাই জুলাইত হয় এনেই গৰম হয় কিন্তু পুৰীত আচলতে জুলাই মাহতে বহুত মানুহ যায় গ মানে গৰমৰ বন্ধৰ কাৰণে গ্ৰীষ্ম বন্ধৰ কাৰণে আৰু যিহেতু তাতে সাগৰৰ পাৰ বতাহটো আহি থাকে মানে গৰম যদিও মানে ইমান গৰম নহয় আৰু নহয় আমি আচলতে বাৰ তাৰিখে যদি আমি ট্ৰেইনত উঠোঁ তেতিয়াহ'লে আমি চৈধ্য তাৰিখে ৰাতিপুৱা চাৰে চাৰিটামানত পুৰী গো গৈ পাম পুৰীৰ পৰা আমি সেইদিনা হোটেলত ৰেষ্ট ল'ম ৰেষ্ট লোৱাৰ পিছত নেক্সট ডে' আমি ৰাতিপুৱা প্ৰথমতে গা পা ধুই জগন্নাথ মন্দিৰ দৰ্শন কৰিম জগ জগন্নাথ মন্দিৰ দৰ্শন কৰি ষোল্ল তাৰিখে আমি ভূবনেশ্বৰলৈ যাম ভূবনেশ্বৰ মানে মানে ৰাস্তা ৰাস্তাই আমি হেৰি কৰিম মানে তীৰ্থদৰ্শন কৰিম এতিয়া আমাৰ ৰাস্তাত প্ৰথমতে পাম আমি লিংগৰাজ মন্দিৰ লিংগৰাজ মন্দিৰৰ পিছত ঢৌলগিৰি ঢৌলগিৰিত আপোনাৰ বৌদ্ধ মন্দিৰ থাকিব তাৰপিছত আমি কৰ্ণাকৰ সূৰ্য মন্দিৰ দৰ্শন কৰি আবেলিৰ ভাগত আমি এই কি আছিল আবেলি আমি তাৰ পৰা ৰিটাৰ্ণ হ'ম আকৌ পুৰীত আহিম তেনেকৈ ষোল্ল তাৰিখটো আমাৰ গোটেই দিনটো ব্যস্ত থাকিম তাৰপিছত সোতৰ তাৰিখে আমি তাতে লোকেল টোৰ কিছুমান থাকে সেই লোকেল টোৰটো যেনেকৈ গুপ্ত বৃন্দাবন মাচিৰ বাৰী পিচিৰ বাৰী তেনেকৈ এইটো দৰ্শন কৰিম সোতৰ তাৰিখ সোতৰ তাৰিখে লোকেল টোৰ হ'ব ওঠৰ তাৰিখে আমি চিল্কাঘৰত যাম চিল্কাঘৰটোত আপুনি ডলফিন দেখা পাব তেনেকৈ ওঠৰ তাৰিখে গোটেইদিনটো আমি চিল্কাত মানে সাগৰত নাৱেদি মানে ভ্ৰমণ কৰিম সেইটো শৰতত এনেকৈ আমি গোটেইখিনি হেৰি কৰিম তাৰপৰা চিল্কাৰ পৰা ওঠৰ তাৰিখে সন্ধিয়া ৰিটাৰ্ণ হ'ম ঊনৈছ তাৰিখটো আমি তাতে মানে লোকেল বজাৰৰ কাৰণে এতিয়া শংখ মালা মুক্তা তেনেকৈ বহুত হেৰি পোৱা যায় তাৰোপৰি উৰিষ্যাৰ মানে খাদি যিটো আছে তাতে বহুত খাদিৰ বহুত হেৰি পোৱা যায় সেইখিনি হেৰি কৰি আমি বিছ তাৰিখে ৰিটাৰ্ণ ট্ৰেইনত গুচি আহিম নহয় নহয় আমি য আমি যোৱাতে যাম গুৱা পুৰী কামাখ্যা অঁ অঁ অঁ অঁ অঁ অঁ ট্ৰেইন বেলেগ হ'ব আমাৰ যোৱাটো হ'ব কামাখ্যা পুুৰী আৰু অহাটো হ'ব পুৰী হেৰি গুৱাহাটী আমি অহাৰ কাৰণে আমি ৰাতি চাৰে চাৰে ন চাৰে দছটা বজাত আ আমি গোৱালপাৰাত আহি পাম ৰাতিপুৱা আপোনাৰ মোটামুটি পাঁচটা বজাত চাৰে পাঁচটা বজাত অঁ বিছ তাৰিখে উঠিম একৈছ তাৰিখ বাইছ তাৰিখে ৰাতিপুৱা চাৰে পাঁচটামান বজাত আমি আহি পাম অঁ হয় আচ্ছা আচ্ছা হয় হয় আচ্ছা আচ্ছা আচ্ছা হ'ব ধন্যবাদ